মই মানে মোৰ বন্ধুবৰ্গ তেনেকৈ যদি আৰু সম্পৰ্কীয় কোনোবা থাকে মোৰ বস্তু যদি খাই ভাল পায় আৰু তেনেকৈ ধৰক আলহী আহিলে মাংস বনালোঁ তেতিয়া সুধে আৰু অ কোনে বনাইছে মাংস তেতিয়া মানে কওঁ আৰু যে মই বনাইছোঁ তাৰ পাছত সুধে কি কি দিলা ইয়াতে তেনেকৈ যদি কয় তেতিয়া মই মুখেৰেও কৈ দিওঁ আৰু ধৰক ফ্ৰেণ্ডছবোৰে কয় আৰু সেইদিনাখন তুমি মাংস বনাইছিলা নহয় খাই বহুত ভাল লাগিছিল তুমি কি কি দিছিলানো তেতিয়া মই ফোনত হ'লেও কৈ দিওঁ মানে যে মই তেল দিলোঁ ফাৰ্ষ্টত পিয়াজ দিলোঁ সেনেকৈ কৰি পেলাই শিকাই দিওঁ আৰু মানে এইটো এইটো কৰিবা তাৰপিছত মাংসখিনি দিবা তাৰপিছত গৰম মছলাটো নিজে পেষ্ট কৰি পেলাই দিব লাগে ঘৰত কিনাটো ৰেডিমেডটো ব্যৱহাৰ কৰিলে ইমান এটা টেষ্ট নাহে তেনেকৈ শিকাই দিওঁ আৰু কেতিয়া কি বস্তুটো দিব লাগে তেনেকৈ ফোনযোগেও কওঁ আৰু ধৰক কেতিয়াবা লিখিও দিওঁ যে এইটো এইটো এনেকৈ ইয়াৰ পিছত কৰিবা ইয়াৰ পিছত মছলা দিবা তাৰপিছত মাংসখিনি দিবা তেনেকৈ কৰি মেলি শিকাই দিওঁ মানে